আমাৰ পৰিয়ালত কেইটামান সাংস্কৃতিক পৰম্পৰা নীতি এতিয়াও চলি আছে এতিয়া ধৰক এখন ঘৰত কেঁচুৱা জন্ম হ'ল কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে আমি শুদি পাতোঁ শুদিত যিখিনি নিয়মকণন কৰিব লাগে ৰাইজক মাতি জা জলপান খুৱাই মাহ প্ৰসাদে আমি শুদিখন নিয়ম পালন কৰোঁ তাৰপৰা আহি যায় এই বছেৰেক পাৰ হৈ যায় বছেৰেকত আমি জন্মদিন পাতোঁ জন্মদিনত তেনেকৈয়ে লগৰ ল'ৰা ছোৱালীয়ে হওক বয়সস্থই হওক লগৰ সমনীয়াই হওক মাতি ল'ৰাটোৰ কেক বয়স অনুপাতে কেক বনাব কেক বনায় কেক কাটে সেই তেনেকৈয়ে উৎসৱটো পালন কৰা হয় গোটেই পৰিয়ালৰ মানুহখিনি আকৌ ওচৰ চুবুৰীয়াই আমি খোৱা বোৱাটো শেষ কৰি শেষ কৰি পেলাওঁ তাৰপাছত আহি যায় বিবাহ বিবাহটো আমাৰ ধৰক আৰু ছোৱালী হ'লে আমাৰ সৰু বিয়া বা শান্তি বিয়া শান্তি বিয়াখন আমি চাৰিদিন ছোৱালীজনী চুকত ৰাখিয়ে চাৰিদিন তাইক আমি ওপবাসে ৰাখোঁ কেঁচা ফল মূল দি থওঁ তাপাছত চাৰিদিনত চাৰিদিনীয়া গা ধুৱাই তাত নীতি নিয়মেৰে সেই চাৰিদিনটো আমি পৰম্পৰা হিচাপে আমি নীতি নিয়মখিনি কৰোঁ তাৰপৰা আমি সাতদিনত তোলোঁ নদিনীয়া তোলোঁ চোৱা চিতা কৰি পিনি সেই তেনেকৈ নদিনত তুলিলে মানে তাত আগদিনাখন আমি ছোৱালী ৰখা বুলি কওঁ আগদিনাখন ছোৱালীবোৰ আহি মূৰত তেল দিয়া বুলিও কয় মূৰত তেল দিয়ে তাত বিয়ানাম গায় বিহু কৰে আমি আইসকলকো মাতোঁ আইসকলো আহে তেনেকৈয়ে কৰি পিনি ৰাতিটো হেৰি কৰি পিছদিনাখন আমি আকৌ নিয়ম কানুন কৰি পিনি বিয়া তোলোঁ বিয়াত আৰু মানুহ ক'ত কিমান মাতিব লাগে সকলোখিনি মাতে গাঁৱৰখন গাঁৱৰ মানুহখিনিতো থাকেই আৰু বাহিৰৰ মিতিৰ কুটুম বাই ভনী আদি কৰি পিনি গোটেইবিলাককে মাতি আনি বিয়াখন শান্তি বিয়াখন তেনেকৈয়ে পালন কৰোঁ তাৰপাছত আহে আকৌ বৰ বিয়া ছোৱালী দিবও হয় বা ছোৱালী আনিব হয় এই তেনেকৈয়ে দৰা চাবলৈ ছোৱালী হ'লে দৰাই চাবলৈ আহে চোৱাৰ পৰা চাবলৈ অহাৰ পিছৰপৰা জোৰোণ দিয়ে তাৰপৰা বিয়া এখন পতা হয় বিয়াখন নীতি নিয়মে আমি বিয়াখন পাতি ছোৱালী উলিয়াই দিওঁ ছোৱালী ওলিয়াই দিয়াৰ পিছত আৰু আমি ঘৰৰ সকলোৱে আৰু এটা ভোজ ভাতো খাওঁ বিয়াখনত লাগি দিয়া কাম কৰি দিয়া বুলি তেনেকৈয়ে আমি বিয়াখন বৰ বিয়াখন পতা হয় ছোৱালী

অঁ তাৰপাছত ছোৱালীজনী উলিয়াই দিয়াৰ পিছত আকৌ আঠ দিন হয় আঠ দিনত আমাৰ ছোৱালীজনী নীতি নিয়মেৰে আঠমঙলা বুলিয়ে কয় আঠমঙলা খাবলৈ আহে সেইদিনাখন দৰা কইনাক আমি যি নিয়মেৰে কৰিব লাগে সেই নিয়ম কৰি পিনি আমি ভাত এসাঁজ খুৱাই পঠিয়াওঁ তাৰপৰা সেই সেই বৰ বিয়াখন আমি তেনেকৈ পতা হয় ধৰ ছোৱালী আনিবলগীয়া হ'লেও তেনেকৈয়ে আমি জোৰোণ দিওঁগৈ জোৰোণ দি সেই ছোৱালী অনা হয় আনি আমি ছোৱালী অনাৰ পিছত সেই নীতি নিয়মে ছোৱালী আমি ঘৰত ঘৰ সোমোৱাই বোৱাৰী হিচাপে আমি আমাৰ পৰিয়ালৰ হেৰি নীতি নিয়ম হিচাপে গোটেই পৰিয়ালক সেৱা সন্মান কৰি কৰে এনেকৈয়ে বিয়াবিলাক আমাৰ হৈ যায় তাৰপৰা আমাৰ পৰিয়াল বুলি পৰিয়ালৰ মানুহ ঢুকালে মানুহ ঢুকালে আমাক হেৰি তেনেকৈ হেৰি গোটেই ৰাইজ আহি পিনি নীতি নিয়মেৰে আমাৰ মৃতকক শ্মশানলৈ নিয়া হয় তাৰপৰা আমাৰ তিনিদিন সেই উপবাসে থাকোঁ তিনিদিনৰ তিলানী তিলানী পাতে গোটেই ৰাইজ আহি পিনি আমি তিলানী হেৰি কৰোঁ সেইদিনাখন আমি একো সেই আমাৰ ভকতেই বা গাঁৱৰ ৰাইজেই আমাক ভাত এসাঁজ সিজায় খুৱাই থৈ যায় সেই তিনদিনটো তেনেকৈ গুচি যায় তাৰপিছত আমি দহদিনীয়া পাতোঁ দহদিনীয়াটো নীতি নিয়মে ভকতে আমাক সকলোখিনি পৰম্পৰা হিচাপে নীতি নিয়মে আমাক দি দহদিনীয়াটো শুদ্ধ কৰি থৈ যায় তাৰপৰা আমি এই কেতিয়াবা আমাৰ গাঁৱত ছমাহতো পাতে বছেৰেকতো পাতে আমি সেইখন তাৰমানে বঢ়াই দিয়ে আমি সেই আকৌ দহা হিচাপে সেইখন নীতি নিয়মেৰে আমাক ভকতে শুশ্ৰূষা কৰে সেনেকৈয়ে আমাৰ গোটেই পৰিয়ালটোৰ পৰম্পৰা নীতি হেৰিয়া হিচাপে আৰু গুচি শেষ কৰি থৈ গুচি যায় আৰু